এই আমাৰ বেটিয়নী অঞ্চলত পানী যোগানৰ এটা আঁচনি আজি কিছুদিনৰ পৰা হৈছে আমি ইতিমধ্যে পানী দুনিবোৰ পাইছোঁ বাৰু কিছু কিন্তু তাত যথেষ্ট আমি খেলি মেলি পাইছোঁ খেলিমেলি পাইছোঁ কেতিয়াবা পানী হয়তো দুদিন ধৰি নিদিয়ে কেতিয়াবা হয়তো অলপ সময় দি পেলাই আকৌ নাইকিয়া হয় তাৰপিছত আমাৰ যিবোৰ মানে বিল আদি কৰি এইবিলাক দিয়ে এইবিলাকতো কেতিয়াবা হয়তো মানে পইচাৰ অকণমান ইফাল সিফাল মানে হোৱা দেখিছোঁ এইবোৰ নানান আমি সমস্যাত ভুগিছোঁ আমাৰ এখন যদিও কমিটি আছে সেই কমিটিখন একেবাৰে সকলোকে মাতি ৰাজহুৱাকৈ গঠন কৰা কমিটিও নহয় অৱশ্যে কিন্তু কিছু মানুহে গোট খাই পেলাই কমিটি এখন কৰি ল'লে কৰি লোৱা কমিটিখনৰ যোগেদি এই কামবোৰ কৰিয়ে আছে আজি এই হেৰিটো যিটো আঁচনিটো দুই তিনি মাহ মানহে আমাক পানী যোগান এতিয়ালৈকে হৈছে গতিকে এই যে খেলি মেলিবোৰ হৈ থাকে মাজে মাজে এইবিলাক আপোনালোকে অকণমান অনুসন্ধান কৰিব পাৰে নেকি আৰু এই যিবিলাক ক্রুটি বিচুটি হৈছে এইবিলাক মানে দূৰ কৰি দিয়াৰ কাৰণেও আপোনালোকে অকণমান সহায় সহযোগ কৰিব আমাক পাৰে নেকি এই কথাবোৰ আপোনালোকৰ পৰা অকণমান জানিব বিচাৰিছোঁ আৰু আমিও অলপমান যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ যাতে নিয়মীয়াভাৱে পানী যোগানটো হয় আৰু বিলবিলাকো যাতে নিয়মীয়াভাৱে হয় কমিটিখনো যাতে অকণমান ৰাজহুৱাভাৱে সকলোকে নিমন্ত্ৰণ দি পেলাই কমিটিবিলাক যাতে গঠন কৰে এইটো আমি অলপমান বিচাৰিছোঁ গতিকে আপোনালোকে অকণমান এই ক্ষেত্ৰতো আমাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ